মোৰ প্ৰিয় অসমীয়া ফকৰা যোজনা বুলি ক'লে ভালেমান আছে তাৰ ভিতৰতে আগতে আইতা ককাহঁতৰ মুখত বৰকৈ এটা শুনিবলৈ পাওঁ সেইটো হৈছে অচিন কাঠৰ থোৰা নলগাবা বুলি কাৰণ অচিনাকি কাঠ এডাল আনি যদি আমি ঘৰৰ সামগ্ৰী তৈয়াৰ কৰাত ব্যৱহাৰ কৰো সেই বস্তুটো বেছি দিন নাযায় সোনকালে বেয়া হৈ যায় বা ঘুণে ধৰে ঠিক তেনেকৈ আমি যদি অচিনাকি মানুহ এজনক এদিন দুদিন লগ পাওঁতে তেওঁক বিশ্বাস কৰি লওঁ এদিন দুদিন কথা পাতোতে যদি তে তেওঁক আপোন কৰি লওঁ সেই তেওঁ এদিন অচিন কাঠৰ দৰে আমাক বিপদত পেলাব পাৰে সেইটোকে কোৱা হয় আৰু আগত অচিন কাঠৰ থোৰা নলগাবা বুলি